হয় হয় বৰ্তমান ৱাটাৰ ছাপ্লাই অক হয় বৰ্তমান ৱাটাৰ ছাপ্লাইৰ পৰা কৈ আছোঁ মই মই ৰিপ্ৰেজেণ্টেটিভ তাৰ চিন্ময় গগৈ অ'কে হয় কওকচোন কেনেদৰে সহায় কৰিব পাৰোঁ আপোনাক হয় হয় হয় অ' কেলৈ বাৰু কাৰণটো জানিব পাৰিমনে আৰু কিমান আৰু আৰু আৰু মানে বিছ পিছ্মান ন ঠিক আছে ঠিক আছে মই অকণমান বেছি থৈছোঁ অঁ অঁ বিছ তাৰিখ মানে আপুনি কেনেদৰে ল'বলৈ বিচাৰিব কাৰ্টুনবিলাক

অঁ আমি তেনেদৰে ট্ৰাকত সাধাৰণতে ছাপ্লাই কৰোঁ আৰু পাৰ কাৰ্টুন তেনেকৈ সেইটো কুৱালিটিটোৰ ওপৰত ডিপেণ্ড কৰিব মানে বটলটো আপোনাৰ সাধাৰণতে কোম্পেনী আৰু তাৰ ব্ৰেণ্ডৰ ওপৰত ডিপেণ্ড কৰিব বা নিৰ্ভৰ কৰিব সাধাৰণতে অঁ বিছলাৰী বুলি এটা আছে বিখ্যাত শুনিছে শুনিছে ছাগৈ নিশ্চয় নামটো হয় এনেদৰে বিছলাৰী ব্ৰেণ্ডৰ বটলবিলাকৰ এটা কাৰ্টুনৰ দাম তেনেকৈ ছশ টকাকৈ পৰে হয় অঁ সেইটো হিচাপত আপোনাক ত্ৰিছটামান লাগে ন ত্ৰিছটামান মানে ত্ৰিছটা অঁ বিছ তেনেহ'লে বিছটা পঁচিশটা কাৰ্টুন ধৰি লৈছোঁ তেনেহ'লে হয় পাৰিম কি তাৰিখে বাৰু তাৰিখটো কৈ দিয়কচোন ত্ৰিছ তাৰিখে ত্ৰিছ তাৰিখে আপোনালোকৰ বিয়া আছে ন ঠিক আছে মই লিখি থৈছোঁ অঁ হয় এড্ৰেছটো আপুনি কওকচোন তিনিচুকীয়া কলেজৰ ওচৰত অঁ পৰ্বতীয়া হয় পৰ্বতীয়া নামঘৰৰ ওচৰত ষ্ট'ৰ কৰি থৈ দিলে হ'ব ঠিক আছে বাৰু তেনেহ'ল অঁ ত্ৰিছ তাৰিখে পৰ্বতীয়া নামঘৰৰ ওচৰত ঠিক আছে